বেংকিং আৰু লেন দেন পদ্ধতি ইণ্টাৰনেটে কেনেদৰে সলনি কৰিছিলে বেংকিং আৰু লেন দেন পদ্ধতি ইণ্টাৰনেটে এইদৰে সলনি কৰিছিল যে আগতেতো চাবলৈ গ'লে বেংকিঙৰ ক্ষেত্ৰত মানুহ বেংকলৈ যায় তেওঁলোকে পইচা উলিয়াবলৈ হ'লে উইথড্ৰ'য়েল ফৰ্মত ছাইন কৰে আৰু বহুত দেৰি লাইন পতাৰ ফলত তেওঁ নিজে বিচৰা পইচাখিনি উইথড্ৰ'য়েল ফৰ্মত সেইখিনি পায় আৰু তেওঁলোকে জমা থবলৈ হ'লেও ফৰ্ম ফিল আপ কৰিব লাগে আৰু সেই ফৰ্মখন পুৰোৱা পিছতহে তেওঁৰ পইচাটো সোমায় একাউণ্টত আজিকালি যিহেতু আধুনিকতাৰ যুগত সকলো সলনি হৈ আহিছে এতিয়া বেংকিং ব্যৱস্থাখিনিও লাহে লাহে সলনি হৈ আহিছে এতিয়া মানুহে নিজৰ স্মাৰ্টফোনত মোবাইল ফোনৰ জৰিয়তে তেওঁ নিজৰ বেংকৰ টকা পইচা লেন দেন কৰিব পৰা হ'ল আৰু তেওঁ এটা ছুইচ টিপিয়ে তেওঁ মোবাইলত বেংক বেংকৰ পইচা তেওঁ চাব পাৰে আৰু উলিয়াব পাৰে এতিয়া চাবলৈ গ'লে এনেকুৱা হৈছে যে অনলাইন বোলা অনলাইন বেংকিঙৰ জৰিয়তে অসম অনলাইন বেংকিঙৰ জৰিয়তে বহু মানুহ ইয়াৰ ওপৰত নিৰ্ভৰ হৈ পৰিছে আৰু আজিকালি বেংকলৈ যোৱা মানুহৰ সংখ্যা তেনেই নগন্য হৈ পৰিছে কাৰণ আজিকালি গুগল পে' ফোনপে' আদিৰ দৰে বিভিন্ন ধৰণৰ ইউ পি আই মোবাইল এপৰ জৰিয়তে মানুহে নিজৰ পইচা উলিওৱা সোমোওৱা কৰিব পাৰে আৰু লোকলৈ ট্ৰেনফাৰ কৰিব পাৰে তাৰ ফলত মানুহৰ বহু সুবিধা হৈছে তেওঁলোকে বেংকলৈ নোযোৱাকৈয়ে এইখিনি কাম কৰিব পৰা হৈছে আৰু দিনক দিনে তেওঁলোকে এতিয়া দেখা যায় যে মানুহে বিভিন্ন ধৰণৰ বস্তু ম তেওঁ নিজৰ ফোনৰ জৰিয়তে কিনিব পাৰে ফোনৰ বিভিন্ন এপ আছে আজিকালি যেনে ধৰণে এমাজন ফ্লিপকাৰ্ট স্নেপডিল এইবোৰৰ জৰিয়তে তেওঁলোকে ফোনত বস্তু কিনিব পাৰে আৰু কিনাৰ লগে লগে তেওঁলোকে পইচাটো ফোনতে পে'মেণ্ট কৰি দিব পাৰে ইয়াৰ ফলত তেওঁ বেংকলৈ নোযোৱাকৈয়ে পইচা নুলিওৱাকৈয়ে তেওঁ ফোনৰ জৰিয়তে বস্তুটো অৰ্ডাৰ দিলে আৰু ফোনৰ পৰাই তেওঁ পইচা পঠিয়াই দিলে আৰু তেওঁ বিনা পইচা দিয়া পইচা নোচোৱাকৈয়ে বস্তুটো তেওঁ গ্ৰহণ কৰিলে সেইবাবে ইয়াৰ ওপৰত বহু আজিকালি গাঁৱে চহৰে সকলোৱে লোকৰ ওচৰত স্মাৰ্টফোন হৈ গ'ল আৰু সেই ফোনৰ জৰিয়তে তেওঁলোকে বেংকৰ সকলো কাম কৰে বজাৰ কৰে বজাৰত তেওঁলোকে বিনা পইচাৰে তেওঁলোকে মোবাইলটো দেখাইয়ে তেওঁ মোবাইলৰ জৰিয়তে পইচা তেওঁ গা দোকানীজনক দিয়ে আৰু তাৰ পৰাই তেওঁ বস্তু বস্তু বাহনি কিনে আৰু এতিয়াও মানুহ বেংকলৈ যে পইচা উলিয়াবলৈ যায় কিছুমান মানুহ আছে যে যিসকলে চাবলৈ গ'লে বয়সস্ত লোকসকল তেওঁলোকে যিহেতু এইখিনিৰ ক্ষেত্ৰত ইমান মোবাইলৰ অনলাইন আৰু ইণ্টাৰনেটৰ কামখিনি নাজানে সেইবাবে তেওঁলোকে তেওঁলোকৰ নিচিনা তেওঁলোকৰ বয়সৰ যিখিনি মানুহ ছিক্সটি প্লাছ মানুহ তেওঁলোকহে বিশে বেছিকৈ বেংকলৈ যোৱা দেখিবলৈ পোৱা যায় আৰু লাহে লাহে সেইটোও কমি আহিছে কাৰণ আজিকালি বয়সস্ত লোকসকলেও স্মাৰ্টফোন তেওঁলোকৰ ঘৰৰ মানুহে শিকাই দিয়াত তেওঁলোকে এই পইচাৰ লেন দেন কৰিব পৰা হ'ল